ওচৰ হস্পিটালৰ পৰা ভেটেনেৰী পৰা দৰৱ আনি খোৱাই কিছুমান বাচে তেওঁ সেই হাঁহখিনিক আমি

কিনো কম

আৰম্ভণিতে পাব লাগে আৰম্ভণিতে যেতিয়া আমি পচতীয়া পাত পাৰি দিওঁ তেতিয়া আমাৰ হাঁহবিলাক চব বাচি যায়